পশুপালনত যোগাজনক প্ৰভাৱিত কৰিব পৰা সচৰাচৰ ৰোগ কেইবিধ হৈছে খুৰা বেমাৰ গৰুৰ ডিঙি ৰূপ বসন্ত ৰূপ পেটফুলা আদি জিভা ঘাঁহ আদি বহুতো বেমাৰ হয় গৰুৰ সচৰাচৰ গৰুক তেনেকৈ জীৱ জন হেৰি পৰা ৰোগৰ পৰা কৰিবলৈ হাত সাৰিবলৈ তেনে গৰুক আমি বোকাত খুৰা বেমাৰ হ'লে বোকাত বান্ধি থ'ব লাগে গৰুক আৰু চিকিৎসা কৰিব লাগে বে বেজী আদি হেৰি দিব লাগে বসন্ত ৰোগত গৰুক আমি চিকিৎসা কৰিলে মানে গৰুৰ ভাল হৈ যোৱা দেখি পাওঁ আৰু গৰুৰ কাণ চিঙে মুখত ঘাঁহ হয় পেলু হয় সেইকাৰণে গৰুক আমি যথেষ্ট চিকিৎসা কৰিলে গৰু ভাল হয় কিছুমান গৰুৰ চিকিৎসা অভাৱত মৃত্যু মুখত পৰে আৰু বসন্ত ৰোগত গৰুক বে বেজি নিদি পেলাই আমি ঘৰতে চ আয়ুৰ্বেদিক চিকিৎসা কৰি আমি হেৰি গৰুক ভাল কৰিব পাৰোঁ তেনেকৈ আমি ভাল কৰোঁ গৰু আৰু গৰ পেলু হ'লে দৰৱ খুৱাওঁ তেনেকৈ গৰু ভাল হয় আৰু গাহৰি গাহৰিৰ খুৰা গাহৰিৰ ভৰি লেঙেৰা হয় স্বাইন ফ্লু গৰু গাহৰিৰ পৰা খুচৰা ইটো গাহৰিৰ পৰা সিটো গাহৰিৰ ওচৰত যদি এটা গাহৰি খুৰা বেমাৰ হয় ইটো গাহৰিলৈ বিয়পি পৰে সেইকাৰণে আমি গাহৰিক অলপমান আঁতৰত আঁতৰত বান্ধি গাহৰিক চিকিৎসা কৰিব পাৰোঁ বেজি আদি দিলে গাহৰি ভাল হোৱা দেখা পাওঁ গাহৰি যতন কৰিলে মানে দৰৱ আদি পেলু দৰৱ দুমাহত খোৱালে মানে গাহৰি পোৱালিবোৰ বেমাৰ আজাৰ পটককৈ নহয় গাহৰি তেতিয়া খাবলৈ পাৰে পেলু হ'লে গাহৰিৰ মৃত্যুমুখতো পৰা দেখা পাওঁ খাব নোৱাৰি গাহৰি মৃত্যু পৰ্যন্ত হৈ যায় আৰু ছাগলী ছাগলী বেমাৰো ছাগলীৰ মুখত ঘাঁহ হয় মুখত ঘাঁহ হ'লে একো খাব নোৱাৰা হয় জিভা চিঙে আৰু গাহৰিও ভৰি বেমাৰ হয় আৰু পোক আদিয়ে গাহ ছাগলীৰ পোকে ধৰে যেতিয়া বাৰিষা কালত য'তে ত'তে গাহৰি ছাগলীয়ে চৰি ফুৰিলে মানে পোক আদি ধৰা দেখা পাওঁ সেইবোৰ আমি দৰৱ পাতি আদি দি পেলাই আমি ভাল কৰি ছাগলীৰ ভাল হোৱা দেখা পাওঁ আৰু তেনেকৈ বহুত জীৱ জন্তু আমি ঘৰতে কিছুমান চিকিৎসা কৰি পেলাই ভাল কৰোঁ ভালকৈ মৃত্যু মুখত প তেতিয়া নপৰে চিকিৎসা আদি সকলো জীৱ জন্তু পুহিলে মানে চিকিৎসা কিছুমান দৰৱ নিজে জানিব লাগে চিকিৎসা তেতিয়া পটককৈ বেমাৰটো হ'লে মানে আমি নিজেই কিবা দৰৱ আঁতি আদি পেলাই হেৰি জন্তুটো আমি জন্তু জীয়াই তুলিব পাৰোঁ আৰু আমি ভৰি মুখৰ আদি ইনফ্লুৱেঞ্জা আদি দৰৱ কিছুমান ওচৰৰ পশু চিকিৎসালয়ৰ পৰাও আমাক যোগান ধৰে চৰকাৰেও কিছুমান আমাক যোগান ধৰে জীৱ জন্তুৰ কাৰণে পেলুৰ দৰৱ দিয়ে আৰু খুৰা বেমাৰৰ কাৰণে বেজি দিয়ে প্ৰতি বছৰে এটাকৈ এটা গৰুক দিলে মানে ৰোগৰ পৰা মুক্ত পায়